হেল্ল' অ' মই এই ফিলি তুমি বাৰু এই ফিলিপকাৰ্টৰ বস্তু দিয়া ল'ৰাজন হয় নহয় বাৰু পাৰ্চেল দিয়া অ' মোৰ কথা এটা হ'ল নহয় এই দুদিনমানৰ আগত তুমি যে পাৰ্চেল এটা দিছিলা এই পাৰ্চেলটোৰ ছাৰ্ট ছাটটা আছিল তাত ছাৰ্টটো চুটি হ'ল মই ৰিটাৰ্ণ কৰিলোঁ অ' হয় হয় অ' অ' অ' হ'ব হ'ব নহ'লে ঘূৰি আহোঁতে লৈ যাবা নহ'লে দেই অ' ঠিক আছে